সৃজনশীলতা গুণ বা সৃজনশীল বস্তু সমূহে মোক অতি বেছি আকৰ্ষিত কৰে আৰু মোক সূখী কৰি তোলে সৃজনশীল বস্তুসমূহ অন্তৰৰ অন্তৰ্নিহিত যি আমাৰ অনুভৱ সেই অনুভৱখিনিক বৰ্হিপ্ৰকাশ কৰে আৰু আমাৰ যি দক্ষতা আমাৰ যি অভিজ্ঞতা তাক আমাৰ সৃজনশীল কামসমূহে প্ৰতিফলিত কৰে

সেইয়ে সৃজনশীল যি বিভিন্ন উপাদান আছে সেই উপাদান যেনে গল্প কবিতা নাটক বা যিকোনো ধৰণৰ সৃজনশীল প্ৰতিভা বা গুণসমূহে সুখী কৰি তোলে আৰু এই ক্ষেত্ৰত সংগীত সৃজনশীল এটা বস্তুৰ ভিতৰত সংগীতো অন্তৰ্ভুক্ত হয় সংগীতৰ দ্বাৰাও মই সুখ অনুভৱ কৰোঁ